চাৰ ফ্ৰী আছিল নেকি আপুনি হয় হয় এই মোৰ চৰ্ট ফিল্ম এখন আছিলে অঁ তাকে আপোনাক অঁ মই লিখিছোঁ মই লিখিছোঁ তাকে এই আপোনাৰ চ'ছিয়েলেই আৰু ট'পিকটো অলপ বৰ্তমান সমাজৰ চলি থকা ঘটনাৰ ওপৰত ড্ৰাগছ চ্ৰাগছ সেনেকে লৈ পেলাই আৰু ন' অঁ তাকে আপোনাক মই অলপ চিনেমাখনত এই চলচ্চিত্ৰখনত নিজৰ হিচাপে বিচাৰিছিলোঁ ৰাইজে টীমটোৱে এপ্ৰ'চ কৰিছে যে আপুনি থাকিলে ভাল হ'ব অঁ অঁ হয় নেকি এই কোনখন কৰি আছে আপুনি অঁ অঁ বেহাৰবাৰী আউটপোষ্ট অঁ অঁ শুনি শুনিছোঁ নামটো হয় নেকি আচ্ছা আপুনি অহা সপ্তাহত পাৰিব ন' ঠিকে আছে দিছে যেতিয়া লৈ গৈছে আৰু অঁ তাক কওকচোন চাৰ ফ'ৰ্টি ফাইভ থাউজেণ্ড পাৰ ডে' অঁ অঁ এই নিগ'চিয়েট হ'ব নেকি চাৰ অকণমান এনেই বুজিছেই আৰু অঁ অঁ হ'ব হ'ব হ'ব চাৰ অঁ আছে আছে আছে আছে আছে আৰু খোৱা বোৱা থাকা আপুনি ফাইভ ষ্টাৰত পাব একদম অঁ আপোনাৰ সেই সুবিধাখিনি থাকিব আৰু কিবা টাৰ্মছ এণ্ড কনণ্ডিচনছ আপোনাৰ এক্সট্ৰাকে আছে নেকি অঁ কিন্তু চাৰ মোৰ চ'ৰ্ট ফিল্মখন কিন্তু সোনকালে উলিয়াম দেই আপোনাৰ অলপ জলদা জলদি উলিয়াম মানে ৰিলিজ দিব লাগে মাৰ্কেট গৰম হৈ আছে টোন তাতে ঈদ আহি আছে ন ঈদ বিহু এইবোৰ আহি আছে অঁ চাইছোঁ চাৰ চাইছোঁ অঁ সেই হয় হয় এই ঈদ বিহু আহি আছে নহয় আগতে ৰিলিজ দিলে ভাল হ'ব চাৰ ঠিক আছে ঠিক আছে দিয়ক চাৰ